গ্ৰামাঞ্চলৰ লোকৰ জীৱনত খেলবোৰ কেনেদৰে উল্লেখযোগ্য ভূমিকা পালন কৰে আচলতে গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীবোৰৰ পৰা ধৰি ল'ৰা ছোৱালীবোৰৰ পৰা ধৰি অলপ বয়সীয়া মানুহলৈকে খেল হ'ল বহুত বেছি মহত্বপূৰ্ণ সিহঁতৰ জীৱনত গ্ৰামাঞ্চলৰ মানুহৰ গ্ৰামাঞ্চলৰ মানুহে জীৱ খেলা ধূলা কৰি খেলা ধূলা কৰি সময়বোৰ পাৰ কৰি পাৰ কৰে আচলতে চহৰৰ মানুহৰ নিচিনাকৈ গাঁৱৰ মানুহৰ তাত টেকন'লজি বা ইমান ইমান বস্তু নাথাকে যিমানখিনি মানুহে টাইম যিমানখিনি চহৰৰ মানুহৰ তাত থাকে গাঁৱৰ মানুহে গাৱঁৰ মানুহে খেলা ধূলা খেলি নিজৰ সময়কণ আবেলিপৰকণ বা বন্ধৰ দিনটোত নিজৰ কা কাম বন ধুনীয়াকৈ কৰি খেলা ধূলাত সময় দিয়ে আৰু মনোৰঞ্জনৰ উপৰি নিজৰ দিনটো দিনটো পাৰ কৰে খেলা ধূলাৰ জৰিয়তে আমাৰ আচলতে শৰীৰটো সুস্থ সবল হৈ থাকে খেলা ধূলা কৰিলে গাঁৱৰ মানুহৰ খেতি বাতি খেতি বাতিত বেছি কৰে খেতি বাতি কৰিলে ইনেও শৰীৰ সবল হৈ থাকেই তাৰ কাৰণে অলপ হ'লেও খেলা ধূলা ইম্পৰ্টেণ্ট হয় লাইফত